হেল্ল' ভোগজৰা ৰেষ্টুৰেণ্ট হয়নে হয় মই জ্ঞানশ্ৰী দত্তই কৈছোঁ ডিব্ৰুগড়ৰ ৰজাভেটাৰপৰা হয় মোৰ প্ৰিয় ৰেষ্টুৰেণ্ট হয় ভোগজৰা ৰেষ্টুৰেণ্ট মই ঘৰত আলহী আহিবৰ বাবে আপোনালোকৰ ৰেষ্টুৰেণ্টৰপৰা কেইটামান বস্তু অৰ্ডাৰ দিব বিচাৰিছিলোঁ আপোনালোকে প্ৰায় দুঘণ্টা মানৰ ভিতৰত বাৰু মোক সেইকেইটা যোগান ধৰিব পাৰিবনে হয় মই মোৰ প্ৰিয় খাদ্য হৈছে মই চিকেন বিৰিয়ানী চিকেন বাটাৰ মছলা চিকেন ৰ'ল ভালপাওঁ এতিয়া মোক প্ৰত্যেকৰে দহটাকৈ লাগিছিলে দহটা চিকেন ৰ'ল দিব দহটা চিকেন বিৰিয়ানী দিব আৰু চিকেন বাটাৰ মছলা দহজনৰ বাবে হোৱাকৈ দিব চালাড দিব লগত আৰু মিঠা আছে যদি আপোনালোকে আইচক্ৰীম আছে ন আইচক্ৰীম দিব মোক মোৰ আপোনালোকে মোৰ এড্ৰেছটো লিখি ল'ব মোৰ ঠিকনাটো হৈছে যে ৰজাভেটা ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ ওচৰতে আছে ডিব্ৰুগড় ইউনিভাৰ্ছিটি কাষৰ এৰিয়াটোৱে হয় আপোনালোকে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ ঠিকনাটো আমোলাপট্টি নহয় জানো ডিব্ৰুগড়ৰ হয় তাৰপৰা তিনি চাৰি কিল'মিটাৰমান হ'ব আপোনালোকে মোক হোম ডেলিভাৰী দিয়াৰে ব্যৱস্থা কৰিব আমোলাপট্টিৰপৰা আহি আপোনালোকে ডিব্ৰুগড় ইউনি ইউনিভাৰ্ছিটি পাবহি ডিব্ৰুগড় ইউনিভাৰ্ছিটিৰ সন্মুখেদি এটা যিখন মেইন গেট আছে জ্যোতি বাটচ'ৰা জ্যোতি বাটচ'ৰা সন্মুখেদি এটা গলি গৈছে সেই গলিটোৱেদি সোমাই গৈ আপোনালোকে তিনি নম্বৰ ঘৰটো দুমহলীয়াকৈ ঘৰটো আছে সেই সেইটোৱে মোৰ ঠিকনা হয় আপুনি পোৱা আগত মোলৈ ফোন কৰিব মই ওলাই দিম তেতিয়া একো সমস্যা নহয় ঠিক আছে আপুনি মোক এই বস্তুকেইটাৰ যোগান ধৰিলে হ'ব সময়ত ধন্যবাদ